কোষ্ঠকাঠিন্য ভাল কৰিবলৈ আচলতে বহুত কেইবিধ আমাৰ ঘৰুৱা মানে প্ৰতিকাৰ ব্যৱস্থা আছে আৰু যেনেকুৱা ধৰক অমিতা খাব দিয়ে কোষ্ঠকাঠিন্য ভাল হয় বুলি কয় আৰু আম্ৰা আমাৰ ঘৰুৱা ভাষাত আম্ৰা বুলি কয় এনেই অমৰা সেইটো খাব দিয়ে মানিমুনি ভেদাইলতা এইবিলাক খাব দিয়ে এইখিনি